হয় মোৰ পোহনয়ীা জন্তু এবিধ আছে সেই কুকুৰ এটা আছে আৰু মই তাক লৈ বহুত ভাল লাগে এটি ঘৰত কুকুৰ বা মেকুৰী যিকোনো জন্তু থাকিলে তাৰ মৰমটোৱে বেলেগ হয় সি বহুত মৰম কৰে এটি মানুহৰ দৰেই মৰম কৰে চেনেহ কৰে আৰু যেতিয়া আপুনি আহিব কৰবাৰ পৰা তেতিয়াহ'লে কুকুৰজনক বা যিকোনো পোহনীয়া জন্তুৱে হওক আহিব তাৰ এটা বেলেগ আৱেগ থাকে তো সেইটো আপুনি বুজি যিদিনাখন বুজি পাব সেইদিনাখন আপুনি যিকোনো ধৰণৰ জীৱ জন্তু ভাল পাব তো আৰু যদি আপোনাৰ নিজৰ কোনো জীৱ জন্তু নাই তেনেহ'লে ৰাস্তাত থকা যিবিলাকৰ কোনো বাস বাসস্থান নাই তেওঁলোকক খোৱা বোৱা দিব পাৰে হয়তো দিলে আপোনাৰো ভাল লাগিব আৰু সিহঁতৰো পেটটো ভৰি যাব